পশুপালনৰ যোগেদি মাংস কণী গাখীৰ ঊন আদি ব্যৱসায় কৰিব পাৰি আৰু আমি পশুৰ পৰা পোৱা মল মূত্ৰ গোবৰ আদি পচন সাৰ হিচাপে তৈয়াৰ কৰি সেইখিনি খেতি পথাৰ শাক পাচলি আদিত দি শাক পাচলি উন্নত কৰি বিক্ৰী কৰিব পাৰোঁ আৰু পশুপালনৰ পচন সাৰ তৈয়াৰ কৰিব পাৰোঁ আৰু লগতে সেইখিনি সাৰ আমি বজাৰ বিক্ৰীও কৰিব পাৰোঁ আৰু পশুধনো বিক্ৰী কৰি তাৰ ছাল ছাল সাৰ আদি বিভিন্ন চামৰা উদ্যোগত ব্যৱহাৰ কৰিব পাৰি